আমি আমাৰ পৰিয়ালটোৰ খাদ্যৰ বিষয়ে ধৰি লওক খাদ্যবিলাক কেনেকুৱা হ'ব লাগে উৎকৃষ্ট খাদ্য হ'ব লাগে কোনো ভেজাল হ'ব নালাগে পৰাপক্ষত এই খাদ্যসমূহ আমি ঘৰত প্ৰস্তুত কৰিব পাৰিলে বেছি ভাল বজাৰৰ শাক চব্জিবিলাক আজিকালি চব সাৰৰ ওপৰতেই হয় আৰু সেইবিলাক শাক চব্জি ধৰি লওক আমি নাখাওঁ নাখাওঁ মই বজাৰৰ পৰা শাক চব্জি মই নিকিনোৱে আৰু কেতিয়াবা কিনিবলগীয়া হ'লেও ধৰি লওক তেনেকৈ ধৰি লওক যিটো ধৰি লওক বস্তুত সাৰ নিদিয়া যেন পাওঁ যেনে জাতিলাও অমিতা বা কচু ঢেঁঁকীয়া এই জাতীয় বস্তুবিলাক আমি বেছিকৈ খাওঁ আৰু আমি ঘৰত যেতিয়া লাও কোমোৰা জিকা বা অমিতা এনেকুৱা জাতীয় বস্তুবিলাক আমি ঘৰত কিছু ৰুই লওঁ বা তেনেকৈয়ে পাওঁ বনৰীয়া শাক পাচলি কচু ঢেঁকীয়া আৰু ৰঙালাও আগ এনেকৈয়ে এইবিলাক বস্তু আমি বেছিকৈয়ে ব্যৱহাৰ কৰোঁ বজাৰৰ শাক চাক যিবিলাক আমি ব্যৱহাৰ নকৰোঁ আৰু মাছ মাংস মাছ মাংস এইবিলাকো আমি তেনেকৈয়ে খুব কম ব্যৱহাৰ কৰোঁ কাৰণ আজিকালি মাছ মাংস পৰা ধৰি সকলো বস্তুৱে বিশুত দূষিত হ'ল আৰু সেয়েহে এইবিলাক বস্তু আমি ব্যৱহাৰ খুব কমেই কৰোঁ মাছটো খাওঁ লোকেল মাছ হ'লে ধৰি লওক আমি খাওঁ আৰু অন্য মাছ তেনেকৈয়ে খুব কমেই খাওঁ ধৰি লওক সপ্তাহত আমি এদিন বা মাহটোত তিনিদিন তেনেকৈহে আমি ব্যৱহাৰ কৰোঁ কিন্তু মাংসটো আমি তোতেলী নাখাওৱেই কাৰণ মাংসটো ধৰি লওক আজিকালি ভেজাল হৈ আহিছে আৰু দ্বিতীয়তে আমি ঘৰখনৰ ধৰি লওক আমি গাঁৱলীয়া মানুহ যদিও আমি ঈশ্বৰৰ ভক্ত মানুহৰ নিচিনা গতিকতে আমি এইবিলাক মাছ মাংস খোৱাটো আচলতে আমি নিষিদ্ধয়ে কৰিব লাগে আৰু সেই আমি ব্যৱহাৰটো আমি কম কৰোঁ এৰি দিছোঁ মাংসটো টোটেলি বাদ দিছোঁ মাছ পুঠি লোকেল হ'লে খাওঁ আৰু চব্জিবিলাক আমি ধৰি লওক ভালপোৱা ভিতৰত ধৰি লওক জিকা লাও কোমোৰা ৰঙালাও অমিতা আলু পিয়াঁজ এইবিলাক আমি ধৰি লওক আমি নিজে কৰি পেলাই যিটো লওঁ সেইটোৱে উৎকৃষ্ট খাদ্য সেইটোত কোনো ভেজাল নাই আৰু সেইটো খায়ো ধৰি লওক ভাল লাগে গতিকেতো আমি তেনেকুৱা ধৰণৰ শাক পাচলিবিলাক খাওঁ আৰু বজাৰৰ শাক পাচলিবিলাক আমি নাখাওঁ যেনে এতিয়া বনৰীয়া শাক পাচলিবিলাক খাওঁ যেনে কচু খাওঁ ঢেঁকীয়া খাওঁ কলমৌ খাওঁ মাতিকাঁদুৰি এনেকুৱা ধৰণৰ কিছুমান ধৰি লওক মানিমুনি আমি পথাৰত সময়ত আমি পোৱা যায় আৰু সেইবিলাকেই আমি ব্যৱহাৰ কৰোঁ আৰু মইও আনৰ কথাটো মই নকওঁ আমাৰ গৃহস্থৰ এই ঘৰখনৰ কথা মই কৈছোঁ ধৰি লওক আমাৰ পৰিয়ালটো আমিও প্ৰায়ভাগ আমি বনৰীয়া তেনেকৈ শাক পাচলি বা নিজৰ বাৰীৰ শাক পাচলিবিলাককে খা আমি মানে ব্যৱহাৰ কৰোঁ আৰু সেইবিলাকেয়ে আমাৰ বেষ্ট ভাল লাগে খাই তৃপ্তিদায়ক পাওঁ আৰু তিমানেই আৰু শাক পাচলিৰ বিষয়ে